হয় দাদা আপোনাৰ পৰা যে মই জিন জিনচ লৈ গৈছিলোঁ হয় নীলা ৰঙৰ এখন এখন ক'লা ৰঙৰ হয় এই দুখন পিন্ধি খুব আৰাম হয় এইদুখন খুব ভাল লাগিছে এই নীলা ৰঙৰখনো পিন্ধিবলৈ বহুত আৰাম হয় কাম কৰোঁতেও পিন্ধিব পাৰি অফিচলৈ যাওঁতে আৰু মই কলেজলৈ যাওঁতেও পিন্ধিছোঁ খুব আৰাম দিয়ে হয় গৰমতো ইমান বেছিকৈ গৰম নালাগে হয় বাকী এনে আৰু মই আপোনালোকৰ পৰা ল'ম জিনচ সেনে মোৰ এই দুখন পিন্ধি বহুত খুব ভাল লাগিছে মই আগলৈ কেতিয়াবা জিনচ দৰকাৰ হ'লে আপোনালোকৰ পৰাই ল'ম আৰু এই দুখন কাপোৰ ধুলে অকণো ৰং নাযায় এনে মই আগত বেলেগ জিনচ কিনিছিলোঁ হোৱাত সেইবোৰৰ ৰং গৈছিলে বেলেগ দোকানৰ পৰা হয় আপোনালোকৰ পৰা এই দুখন জিনচৰ ৰং একেবাৰে নাযায় যেনেকৈ কিনিছোঁ ধো ধোৱাৰ পিছতো এনেকুৱাই হৈ আছে হয় তাকে পিন্ধি বহুত ভাল লাগিছে মই তাকে দামো আপোনালোকৰ ভাল আছিলে দাম বেছি নাছিলে ল'ব পৰা জোখৰ আছিলে আৰু হয় জিনচৰ দামৰ সৈতে জিনচটো খুব মিলিছে বেছি দামৰো নহয় পিন্ধিবলৈও আৰাম ৰঙো নাযায় হয় হয় মই আ আগত যদি কেতিয়াবা আৰু কাপোৰ কিনোঁ আপোনালোকৰ পৰাই ল'ম হয় আপোনালোকে এনেকৈ ভাল জিনচ দিব হয় খুব ভাল লাগিছে সঁচাকৈ মনৰ পৰা কৈছোঁ দিয়ক ধন্যবাদ দাদা